আজিকালি দিনত আমি যি দেখা পাইছোঁ যে পেট্ৰলৰ দাম যেনেকৈ বৃদ্ধি হৈ গৈছে কোনোবাই এদিনত এদিন এদিনকৈ লাহেকে যিমান বৃদ্ধি হৈ গৈছে লাহে লাহে সিমানেই বৃদ্ধি হ'ব যে মানুহে বহুত ইমানেই কষ্ট হ'ব যে আমি পেট্ৰ'ল এফৰ্ড কৰিবলৈ বহুত ইমান হাই প্ৰফাইল আৰু লাহে লাহে এইটো হ'ব যে পেট্ৰলৰ কিমান কমটি হৈছে পৰিমাণটো যেনেকৈ কমি গৈ আছে ইমান কমি গৈছে যে এটা সময় এনেকুৱাও আহিব যে পেট্ৰ'ল নোহোৱা হৈ যাব আৰু আজিকালি দিনত এইটোও দেখা পোৱা যায় যে যেনেকৈ আমি বহুতো এনেকুৱা আছে যে বাইক ভাল পায় আৰু বাইক কিছুমানৰ কাৰণে এনেকুৱা এটা বস্তু হয় কিছুমানৰ কাৰণে হ'ব পাৰে এটা মেচিন হ'ব পাৰে কিছুমানৰ কাৰণে হ'ব পাৰে জাষ্ট ক'ৰবাৰ কাৰণে ট্ৰাঞ্চপ'ৰ্টৰ এটা ৱে' হ'ব পাৰে খালি কিছুমানৰ কাৰণে এনেকুৱা এটা বস্তু হয় যে বাইক এটা তাৰ কাৰণে এটা ফিলিংছ হ'ব পাৰে মানে বাইক নহ'লে সি একো কৰিবই নোৱাৰে বাইক তাৰমানে সি বাইকেই তাৰমানে মেইন আৰু আজিকালি দেখা যাই যে যেনেকৈ তেল ডিপুবোৰত আপোনাৰ দেখা যায় তেলৰ কিমান ডুপ্লিকেট কৰা গৈছে ডুপ্লিকেট কৰা হৈছে পানী মিহলাই দিয়া তেল যেতিয়া বাইকত ভৰোৱা যায় বাইকখন আপোনাৰ ইঞ্জিনটো বহুত কষ্ট পায় আৰু সেই কষ্ট পাওঁতে ইঞ্জিনটোৱে লাহে ডেমেজ হোৱাৰ চাঞ্চ থাকে বহুত বেয়া হোৱা আৰু বেয়া হ'লে বাইকৰতো বহুত খৰ্চা আহে যেনেকৈ বাইকত আকৌ আমি ৰিপেয়াৰ কৰাব লাগে নতুন পাৰ্টছ লগাব লাগে আৰু যেনেকৈ আমাৰ ইয়াত এইটোও দেখা পোৱা যায় যে আমি পেট্ৰ'লৰ যেনেকৈ আমাৰ ইণ্ডিয়াত পায় যিটো পৰিমাণটো বহুত কম তো আমি বাহিৰৰ পৰা যেতিয়া আমি ইম্প'ৰ্ট কৰাওঁ তেলটো আৰু আমাৰ ইয়াত যেনেকৈ টেক্সো বহুত লগায় তো আমাৰ ইয়াত মানে সেনেকৈয়ে দামটো বাঢ়ি বাঢ়ি গৈ আছে আৰু বাইক তেনেকৈ দেখা যায় যে আমি আগতে যদি ধৰি লওক আপোনালোকে গুৱাহাটী যাব হ'লে তেতিয়া কি হয় আপোনালোকে আগতে ধৰি লওক টু থাউজেণ্ড ভৰাব লাগিছিলে আজিকালি টু থাউজেণ্ড তেলৰ একোৱে নহয় মিনিমাম আপুনি ফ'ৰ থাউজেণ্ড ফাইভ থাউজেণ্ড তেল লাগিবই আৰু তেল বেয়া হোৱাৰ কাৰণে ইঞ্জিনতো বহুত প্ৰব্লেম আহে ধৰি লওক আপুনি ৰখাই ৰখাই যাব লাগে অ'ভাৰ হিটিং হয় আৰু যেনেকৈ বাইকবোৰ বহুত প্ৰব্লেম আহে আৰু দেখা পায় যে যেনেকৈ আপোনাৰ যেনেকৈ টায়াৰ্চবোৰতো আজিকালি কিছুমান প্ৰব্লেমছ হয় যিটো ডুপ্লিকেট টায়াৰ লগালে যেনেকৈ ৰাস্তাতে বহুত আমাক দিগদাৰী দিয়ে